অঁ শৰ্মা দা অও ভাল নে খবৰ অঁ আছোঁ দিয়ক আপোনাৰ অঁ অ কি বাবা কি পঢ়ি আছে ল'ৰাই কি পঢ়ি আছে অঁ অঁ কি হয় কি তাৰ ছাবজেক্ট কি আছিল অঁ ভালেই হৈছে তাকেতো আমাৰতো ছোৱালী মোৰ ছোৱালী এনেকুৱা সেইটো হৈছে মোৰ ছোৱালী এনেকুৱা তাইৰো তাইৰো ছচিয়ল'জি আছিল তাই অঁ তাই অঁ তাই মাষ্টাৰ ডিগ্ৰী কৰিলে নাই ক'তো একো নাই তাইতো বৰ বেয়া লাগা হৈছে মুখৰ দিগি চাব নোৱাৰি যিহেতু ইণ্টাৰভিউ তেহেঁতৰ

সেইটোৱেই তাকেতো ইণ্টাৰভিউ অঁ অঁ সেইটোৱেতো হৈছে তাতে এতিয়া এছ চি এছ টি এইবিলাকো হৈছে না সেইগিলাখানৰ কাৰণে আমাৰ আমাৰ জেনেৰেলবিলাকে চাঞ্চেই নাপায় অঁ এইটো কাৰণে খুব বেয়া লাগে আমাৰ ল'ৰা ছোৱালীয়ে ইমান কষ্ট কৰে নাই এইবিলাক আৰু এই এইবিলাক দিয়াৰ কাৰণেই হেৰি হৈছে যাক তে হ'ব দিয়ক চেষ্টা কৰি থাকিলেই হ'ল আৰু বাকী অঁ দিয়ক এ চেষ্টা কৰক অঁ কপালতো লাগিব চাকৰি চেষ্টাও লাগিব এনেকুৱা হৈছে অঁ দিয়ক বাৰু হ'ব দিয়ক অঁ এক দিন আহিব ফেমিলিতে আহিব এক দিন